হয় বাইদেউ মাছ লাগিছিল নেকি সব ল'কেল আছে বাইদেউ সব গাঁৱলীয়া ল'কেল এইবিলাকেই গৰৈ চেঙেলি এইবিলাকেই পায় কচ মাছটো নাপায় বাইদেউ সব লোকেলেই পাব যেনে গাঁৱত পোৱাবিলাক পুথি চেঙেলি গৰৈ মাগুৰ এইবিলাকেই আছে অকল মাগুৰ মাগুৰ মাছৰ তিনিশ টকা কে জি হয় হয় দামটো ইমান নকমে বাইদেউ আমি আকৌ তিনিশ টকা দুইশ আশী কিনি আনোঁ বিশ টকা এটা ইনকাম কৰিবলৈ আৰু তিনিশকৈ বেছি আছোঁ আৰু বাইদেউ দহ টকামানহে কমাই দিব পাৰিম বাইদেউ বেছি কমাব নোৱাৰি হয় হয় এইবিলাক এইবিলাক মাছ খাবলৈ বহুত টেষ্ট পাব বাইদেউ হয় হয় হয় এক কে জি লাগে ন হয় ঠিক আছে এইবিলাক নাৰাখোঁ বাইদেউ এইবিলাক আমাৰ মানে ন নচলে আকৌ গাঁৱত গাঁওবিলাকত সব ল'কেলে চলে যে সব ল'কেলেই লৈ আহোঁ ৰ'ব মই লগৰ এজনক ফোন কৰি খবৰ কৰি সুধি আছোঁ আছে যদি পায় যাব নহ'লে ল'কেলেই খাব লাগিব আৰু হয় হয় ঠিক আছে বাইদেউ পাই যাব তেতিয়ালৈকে মই খবৰ কৰি দিম হয় হয় ঠিক আছে হ'ব দিয়ক